হেল্ল' দাদা মই আপোনাৰ এইটো অ'লা হয় ন তাকে আপোনাৰ মই গুৱাহাটীলৈ যাম বুলি ভাবি আছোঁ হয় আপোনাৰ বিছ তাৰিখে যাম বুলি ভাবি আছোঁ এতিয়া তাত গৈ পেলাই গুৱাহাটীত আপোনাৰ গুৱাহাটীত খানাপাৰা গৈ আপোনাৰ বশিষ্টলৈকে কিমান হ'ব ভাৰাটো হয় হয় আপোনাৰ হেৰিটো অ'লা হয় ন তাকে আমি দুজন যাম বুলি ভাবি আছোঁ আপোনালোকৰ এতিয়া দামটো কিমান হ'ব তালৈকে হয় হয় কিলোমিটাৰ হিচাপত হ'ব ন ঠিক আছে বাৰু হেৰি সেইদিনাখন গ'লে আপুনি দছটামান বজাত পাই যাম আমি আপুনি পোৱা যাব নহয় ন হয় হয় ঠিক আছে আমি নগাঁৱৰ পৰা যাম হয় আপুনি খালি আমাক ড্ৰপ কৰি দিব আমি তাত গৈ আপোনাক কণ্টেক কৰিম হয় কিবা এটা কমাই লৈ ল'ব দাদা হয় হয় আমি যিহেতু নতুনকৈ গৈ আছোঁ কিবা এটা কমাই লৈ ল'ব ঠিক আছে আপোনাক জনাম আপোনাক তাত গৈ আপোনাক কল কৰিম হা ঠিক আছে বাৰু দাদা থেংক ইউ